যুৱ প্ৰজন্মলৈ কৃষিৰ বিষয়ে মোৰ এটাই পৰামৰ্শ যুৱকসকলে চাকৰিমুখী নহৈ কৃষিৰ ওপৰত নিজকে নিৰ্ভৰ কৰক কাৰণ আজিকালি শিক্ষিত নিবনুৱাৰ সংখ্যা বহুত বাঢ়িছে চৰকাৰে ইমান শিক্ষিত নিবনুৱাক কৰ্ম সংস্থাপন দিব কেতিয়াও নোৱাৰে বা চাকৰি কেতিয়াও দিব নোৱাৰে সেইটোৰ কাৰণে কৃষিয়েই হ'ল প্ৰধান আমাৰ মানে ব্যৱসায়ৰ মাধ্যম হিচাপে আমি যদি লওঁ আমি যথেষ্ট উন্নতি কৰিব পাৰোঁ সেইটো কাৰণে চাকৰিমুখী নহৈ কৃষিৰ ওপৰত নিৰ্ভৰ কৰি নৱ প্ৰজন্মই বৰ্তমান যথেষ্ট উন্নতি সাধন কৰি আছে আৰু ভৱিষ্যতলৈ তেওঁলোকে কৃষিকাৰ্য্যৰ জৰিয়তে তেওঁলোকে নিজকে মনোনিৱেশ কৰি যথেষ্ট উপকৃত হ'ব পাৰিব বুলি মই অশা কৰোঁ